হেল্ল' মই বৰষা হাজৰিকাই কৈছোঁ এইখন নাগাচাকি ৰেষ্টোৰেণ্ট হয়নে মোক আপোনালোকে দুই প্লে'ট মম' চাৰি প্লে'ট চাওমিন আৰু চিকেন পকোৰা দিব পাৰিবনে ঠিকনাটো হৈছে গেহেম বজাৰ তিনিকোণীয়া